যিবোৰ ব্যক্তিয়ে ড্ৰয়িং আৰম্ভ কৰিছে আৰু তেওঁলোকৰ দক্ষতা দক্ষতা আছে আৰু তেখেতেলোকে যদি দক্ষতা উন্নত কৰিব মানে বিচাৰে তেতিয়া কি হয় সিহঁতে ৰেগুলাৰ বেচিছত ড্ৰয়িং কৰি থকিব লাগিব প্ৰেক্টিছ কৰিব লাগিব আৰু নতুন নতুন সদায় এটা বস্তুকে নহয় নতুন নতুন বেলেগ বেলেগ ড্ৰয়িঙৰ ফৰ্ম আছে সেইবিলাক ফৰ্ম মানে কৰিব লাগিব ভাল হওক বেয়া হওক এক বাৰ ভাল নহয় দুই বাৰ ভাল নহয় তিনিবাৰত শুদ্ধ হ'ব মই ভাবোঁ শুদ্ধ হ'লে ড্ৰয়িঙত ৰঙৰ কথা আছে ৰঙবিলাক ৰিয়েল হ'ব লাগিব বেলেগ বেলেগ সেনেকুৱাও ড্ৰয়িং আছে য'ত মানে কালাবিলাক ৰঙবিলাক সিমান নকৰে সেইটো আৰু বেলেগ ফৰ্ম সেইটোত সেইটো কিন্তু ৰঙ ৰঙৰ বস্তুটো ৰঙ এখন ড্ৰয়িং এখন অংকণ কৰাৰ পিছত ৰঙটো সেইটো বেছি ইম্প'ৰ্টেণ্ট বুলি ভাবোঁ গতিকে ৰঙত বেছি উন্নত হ'ব লাগিলে আপুনি ৰঙবিলাক ভালকৈ কৰিব লাগিব ভাৱি চিন্তি একবাৰ হওক দুইবাৰ হওঁক ৰঙবিলাক কৰি থাকিব লাগিব বাকী যেতিয়া প্ৰেক্টিছ কৰি থাকিলেই দক্ষতাবিলাক উন্নত হৈ যায় থাকে মই ভাবোঁ আৰু সদায় এটা ড্ৰয়িঙৰ যি যি বেলেগ বেলেগ ফৰ্ম থাকে ফৰ্মবিলাক প্ৰেক্টিছ কৰিলেহে এতিয়া চব মানে কৰিব পাৰিব কিন্তু মই ভাবোঁ যে এটা এটা স্পেচিয়েল ডমেইন থাকে কিছুমান মানুহে মানুহৰ ছবি মুখৰ আকৃতি আঁকি ভাল পায় কিছুমান মানুহে লেণ্ডস্কেপ আঁকি ভাল পায় কিছুমানে অকল ৰঙ কৰি ভাল পায় যোনটোৱে ড্ৰয়িংৰ মানে আৰ্ট ফৰ্ম এইটো ছুজ কৰে ষ্টিল লাইফ হওক বা পট্ৰেইট হওক বা পেইণ্টিং হওক চিটি চিটি স্কেপ হওক এইটো দক্ষতা উন্নত কৰিবৰ কাৰণে ৰেগুলাৰ বেচিছত

আঁকি সিহঁতে কেনেকৈ কি কি ষ্টেপছ ইউজ কৰিছে কি কি ব্ৰাছ টেকনিক ইউজ কৰিছে সেইবিলাক বেলেগ বেলেগ মিডিয়ামৰ আৰ্টৰ মিডিয়াম আছে বেলেগ বেলেগ মিডিয়াম ইউজ কৰে সেইবিলাক চব অলপ ষ্টাডি কৰি যেতিয়া কৰা যায় ৰেগুলাৰলি বেচিছত তেতিয়া নিশ্চয় উন্নত হয় আৰু মানে আগবাঢ়ি যায়